হেল্ল' এইটো য়ামী কিচেনৰ প্ৰাণজিতৰ তাত লাগিছে নেকি মই অৰ্ডাৰ এটা দিব বিচাৰিছোঁ তুমি মোক ছজনৰ জোখেৰে মোক অৰ্ডাৰটো তুমি লৈ লৈ পেলাই লিখি লোৱা তুমি যে ছজনৰ জোখেৰে লাগে পোলাও বাটাৰ চিকেন চিলি চিকেন নান পনীৰ এনেকৈ কৰি লাগে এই অৰ্ডাৰটো তুমি ঘৰলৈ নানিবা মই থাকিম গলীয়াত মোৰ অফিচ আছে তাতে তুমি তালৈকে আনিবা আৰু মই তাতে তোমাৰ পইচাটো পে কৰিম তুমি চিনি পাবানে তুমি চাৰ্কেট হাউচ হৈ আহিবা আহি পেলাই চেণ্টাৰতে ৰখিবা তাতে তিনতালা বিল্ডিং আছে সেইকণতে ফোন কৰিবা মই ওলাই আহিম আৰু পইচাটো তোমাক মই তেতিয়াই পে কৰিম দেই প্ৰাণজিত